কুকুৱা গড়ালৰ পৰা আহোঁতে সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ ল'ব লাগে প্ৰথমতে যাওঁতেও এই পটাছে হাত পাত হাত ভালকৈ ধুব লাগে আৰু গড়ালৰ পৰা ঘূৰি আহোঁতেও হাত ভৰি চব ভালকৈ ধুব লাগে আৰু তাৰ এই এইবিলাকৰ পা মানে বাৰ্ড ফ্লু বেমাৰটোও মানে হয় সেইকাৰণে পৰিষ্কাৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ যাব লাগে কুকুৰা হাঁহৰ ওচৰলৈ যাওঁতে দানা পানী দিব কাৰণে আহোঁতেও যাব লাগে যাওঁতেও ভা পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ যাব লাগে আৰু আহোঁতেও পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ আহিব হ'ব লাগে তেতিয়া এই বেমাৰৰ পৰা হাত সাৰিব পাৰি